মই অসমৰ উজনিৰ ফালে প্ৰায়বোৰ জিলালৈ গৈছোঁ গোলাঘাট যোৰহাট শিৱসাগৰ শিৱসাগৰ ভালকৈয়ে চাইছোঁ ভালকৈ গোটেই ঠাইবোৰ ঘূৰিছোঁ শিৱদৌল জয়দৌল জয়সাগৰ পুখুৰী এই সকলোবোৰ সুন্দৰভাৱে ঘূৰিছোঁ আৰু লগতে তাতকৈও আগলৈ গৈছোঁ মই ডিব্ৰুগড় ডিব্ৰুগড়ত আমাৰ ঘৰৰ পৰিয়ালে আছে ঘৰৰ মিতিৰ আছে গতিকে সেইকাৰণে তাত থাক তাত যোৱা হয় প্ৰতি বছৰে যোৱা গৈ যাওঁ বুলি ক'লেও ভুল কোৱা নহয় তাত গৈ মেলি সকলোবিলাক গোটেই ডিব্ৰুগড়খনে মই তাত ঘূৰিছোঁ চিনাকী এখন চহৰ আৰু ডিব্ৰুগড়খন ভাল লাগে কাৰণ তাৰ পৰিৱেশটো বহুত ভাল আৰু গৰম দিনতো পায় গৰম প্ৰায় খুব কমেই হয় তাত বৰষুণতো অতিপাত বৰষুণ হয় আৰু ইয়াৰ ফলত এটা ঠাণ্ডা ভাৱ এটা থাকে বাৰু আৰু তাৰপিছত মই যদি উত্তৰ দিশত উজনিৰ ফালে গৈছোঁ তেতিয়াহ'লে মই গৈছোঁ ধেমাজি গৈছোঁ ধেমাজিত গৈ ভাল লাগিল মানুহৰ যি সৰলতা সহজ গাঁৱলীয়া যিটো মনোভাৱ আচলতে আমাৰ নামনিৰ ফালতকৈ যেতিয়া উজনিৰ ফাললৈ যেতিয়া যাওঁ অত গা উজনিৰ ফালেলৈ গ'লে আমাৰ যিটো অসমীয়া এটা চিনাকী পৰিচয় সেই বস্তুটো যেন অতি বেছিকৈ আমি দেখা পাওঁ অসমীয়াসকলক গাঁৱলীয়া পৰিচয় অসমীয়াসকলৰ বিহু পৰিচয় অসমীয়াসকলৰ সাজপাৰ পৰিচয় সেই ভাৱটো আমাৰ উজনিৰ ফালেলৈ যেন অলপ বেছিকৈ প্ৰভাৱটো আছে গতিকে সেইকাৰণে মই উজনি অসমৰ উজনি দিশটো অলপ মই বেছি বেছি ভালপাওঁ উজনিৰ দিশটোৰ প্ৰতি অলপ টান আছে মোৰ আৰু তাৰ খাদ্য সম্ভাৰসমূহ ভালপাওঁ সেই বুলি এইটো নহয় যে মই নামনি দিশটো বেয়া পাওঁ নামনি দিশকো মই ভালপাওঁ কিন্তু নামনিৰ এটা বঙলা প্ৰভাৱ পৰিছে নামনিয়ে এইফালে এটা প্ৰাচাত্যৰ প্ৰভাৱ পৰিছে গতিকে এনেদৰে এই প্ৰভাৱটোৱে আচলতে অসমীয়াৰপৰা অলপ কিছু পৰিমা দূৰত ৰাখিছে কিন্তু নামনিৰ ফালেলৈ মই গ'লে গোৱালপাৰালৈ গৈছিলোঁ গোৱালপাৰাৰ সূৰ্য্য় পাহাৰ বৰ সুন্দৰ ঠাই পাহাৰীয়া গোটেই পাহাৰটোৰ গোটেই মন্দিৰটো সূৰ্য্য় মন্দিৰটো বৰ ধুনীয়াকৈ সুন্দৰভাৱে পূৰ্বতে বনাইছিল আৰু আজিও এই সূৰ্য্য় পাহাৰটোও হয়টো ভাৰতৰ ভিতৰতে ছয় নম্বৰ নে সাত নম্বৰ মই ঠিক সঠিককৈ ক'বপৰা নাই কিন্তু ছয় সাত নম্বৰ হয়তো এই ভাৰতৰ ছয় সাত নম্বৰ এটা সূৰ্য্য়ৰ মন্দিৰ বুলি উপস্থাপন কৰি কৰিছে লগতে মই অসমত বাহিৰত বুলি ক'লে মই কলকাতা গৈছিলোঁ কলিকতাৰ গোটেই ঠাইখনেই এটা সুন্দৰ টাউনখনো আমাৰ ন গুৱাহাটীতকৈ বহুত বেছি ডাঙৰ হয় আৰু লগতে যাৰ তাৰ যিটো মানে পৰিৱেশটোও বৰ সু আমাৰ কৈ বহুত বেছি ডেভলপ হয় ভিক্টৰিয়েল মেমৰি বহুত ধুনীয়া এটা সুন্দৰ ঠাই তাত ঘূৰিবলৈ পাৰি আৰু লগতে এটা বস্তু আছে যিটো তাৰকা গৃহ তাৰকা গৃহটোও ইমান সুন্দৰভাৱে তেওঁলোকে বনাই ৰাখিছে ভিতৰৰ ঘূৰা চোৱা বস্তু খিনি ইমান ধুনীয়াকৈ ৰাখ ৰাখিছে যে তাত গ'লে এবাৰ হয়টো চাই নাহিলে হয়তো কিবা এটা যেন আমোদৰপৰা মানুহে আতৰি আহিছে সেই আনন্দ যেন উপভোগ কৰাৰপৰা বহুতখিনি আতৰি গুচি আহিল কিবা এটা যেন মিচ কৰি আহিলে এনেকুৱা এটা অনুভৱ হয় বচ মানে তাত ট্ৰেইনেদি টো গৈও তাৰকা গৃহটো ভিতৰত ভিতৰতো চাই চাব পাৰি তো ট্ৰেইন চিষ্টেম বনাই থৈ দিছে আৰ লগতে তাত গোটেই পৃথিৱী জন্মৰপৰা আজিৰ অৱস্থালৈকে এটা সুন্দৰ কাহিনীৰ জৰিয়তে এটা দুঘন্টা বা ডেৰ ঘণ্টীয়া এটাৰ এপিচোদ দি পেলাই সুন্দৰভাৱে বাখ্যা আগবঢ়াইছে তাৰপিছতে উৰিষ্যা গৈছিলোঁ অলপতে উৰিষ্যা জগন্নাথ মন্দিৰ গৈছিলোঁ বৰ সুন্দৰ ঠাই কিন্তু উৰিষ্যাত ভূৱেনেশ্বৰ চহৰখন যিখন ৰাজধানী চহৰ বহুত ভাল চহৰ এখন বৰ এখন ঠাণ্ডা চহৰ যিটো আমাৰ গুৱাহাটীৰ যিটো বিজি গুৱাহাটীৰ যিটো ব্যস্ততা সেই ব্যস্ততাটো তাত বহুত পৰিমাণে কম আৰু ব্যস্ততা নাথাকিলে চহৰখন বৰ বেছি সুন্দৰ পৰিস্কাৰ বহুত বেছি ভাল লাগে ব্যস্ততাৰ চহৰবিলাক অলপ যেন হুলস্থূলীয়া অলপ যেন আমনিদায়ক অলপ যেন অশান্তিকৰ আৰু অলপ লেতেৰা হৈ থাকে বেছি থাকে সেইকাৰণে সেই চহৰখন ব্যস্ততা বহুত কম কাৰণে হয়তো চহৰখন বহুত বেছি ভাল লাগিল কটক গৈছিলোঁ ইউনিভাৰচিটি কটক ইউনিভাৰচিটি গৈছিলোঁ বৰ সুন্দৰ এখন ইউনিভাৰচিটি বহুত পুৰণা ইউনিভাৰচিটি তাৰ বাহিৰে ব চিলিকা হ্ৰদ গৈছিলোঁ চিলকা হ্ৰদটো বহুত সুন্দৰ ঠাই এনেকৈ গৈছিলোঁ ইয়াতকৈ বেছি ঠাইসমূহ ঘূৰাও নাই বাৰু